কিতাপ পঢ়ি মই ভাল পাওঁ বিশেষকৈ অসমীয়া উপন্যাস অসমীয়া উপন্যাসৰ ভিতৰত ক'বলৈ হ'লে মই ৰীতা চৌধুৰীৰ ৰীতা চৌধুৰীৰ কিতাপ পঢ়ি বহুত ভাল পাওঁ আৰু তেওঁৰে এখন উপন্যাস যিখন ঊনৈছশ বাষষ্ঠি চনৰ ভাৰত চীনৰ যুদ্ধৰ ওপৰত ভিত্তি কৰি লিখা হৈছিল মাকাম উপন্যাসখন সেইখন চাগে মই কেতিয়াও বেলেগ কিতাপ পঢ়ি ইমান আৱেগিক হোৱা নাছিলোঁ সেইখন পঢ়ি যিমান হৈছোঁ সেইখনে মোক যিমান কন্ধোৱাইছে কিতাপখন প্ৰথমতে পঢ়িবলৈ লওঁতে মই ভাবিছিলোঁ ইমান ডাঙৰ কিতাপ কেনেকৈ শেষ কৰিম কিন্তু যি যিয়ে পঢ়িবলৈ ললোঁ কাহিনীটো লাহে লাহে যেতিয়া আগবাঢ়িল চীনৰ পৰা আহি ভাৰত পালে কেনেকৈ মানে চীনৰ পৰা কিছুমান মানুহক লৈ অনা হৈছিল ভাৰতলৈ চাহ খেতিৰ বাবে তাৰ পিছত কেনেকে কাহিনীটো আগ বাঢ়িল অসম আৰু সেই চীনা মানুহখিনি আৰু অসমীয়া মানুহখিনিৰ মাজত কেনেকৈ আন্তৰিকতা গঢ়ি উঠিল কিন্তু কিতাপখন আৰম্ভ হৈছিল কিতাপখন আৰম্ভ হৈছিল এজনী ছোৱালীৰ কাহিনীৰে যিয়ে মানে মাকৰ যি তাই মাকৰ লগত আছিল আৰু তাই মাকৰ অতীতৰ বিষয়ে জানিব বিচাৰিছিল আৰু সেই কাহিনীৰে লাহে লাহে খোল খায় আহি পাইছিল অসম অসমত ছোৱালীজনীৰ নাম আছিল মেইলিন আৰু লাইলিন লাইলিনৰ মাক মেইলিন মেইলিনাৰ মেইলিনাৰ সেই কাহিনী খোল খাইছিল আৰু মেইলিন আৰু পুলকৰ পুলক যিটো কিতাপখনৰ মুখ্য চৰিত্ৰ মেইলিন আৰু পুলক তেওঁলোকৰ কাহিনীয়ে শেষলৈ যি মুৰ লৈছিল সেইটো মানে হয়টো মই কৈ বৰ্ণনা কৰিব নোৱাৰিম যিয়ে এই কিতাপখন পঢ়িব তেওঁলোকে উপলব্ধি কৰিব পাৰিব যে কিমান এটা আৱেগিক ধৰণেৰে সেই কাহিনীটো উপস্থাপন মূখ্য কৰা হৈছিল আৰু কিতাপখন ইংৰাজী ভাষালৈও অনুবাদ কৰা হৈছে গতিকে মই ভাবোঁ যিয়ে পঢ়িব বিচাৰে পঢ়িব লাগে